হেল্ল' দাদা কেনে আছে ভাল গাড়ী চলি আছেনে বা ঠিক আছে বিশেষ দৰকাৰ এটাত ফোন কৰিছিলোঁ মোৰ মা দেউতাহঁত আছে শিৱসাগৰত বাইদেউৰ ছোৱালীজনীৰ বিয়া আছিল তালৈ গৈছিল কালিলৈ অহা কথা আছে গতিকে মই বোলো সিহঁতকে ফোনটো কৰি কওঁচোন গাড়ীখনে থৈ যাবহি

কাকজান বনগাঁও আলিমূৰে সোমালেই হ'ব প্ৰথমতে মুছলিম গাঁওখন পাব তাৰপিছত আহি অলপ আহি পেলাই বনগাঁও পাব

গতিকে আহিব ন কাইলৈ নমান বজাত মই তেওঁলোকৰ লগত যোগাযোগটো কৰাই দিম নমান বজাতে লৈ আহিব বাকী পইচা পাতিৰ কথাটো পাছতে পাতিম ন কি বা কিবা অসুবিধা হ'লে ক'ব মোৰ নম্বৰ এইটোৱে এইটো নম্বৰতে ফোন কৰিলেই হ'ল মই তেওঁলোকৰ লগত যোগাযোগটো কৰাই দিম বাৰু হ'ব তেতিয়া ৰাখিছো দেই